অসমীয়া ভাষা এটা সু প্ৰাচীন ভাষা ই আৰ্য গোষ্ঠীৰ ভাষা আৰ্যসকল অসমলৈ অহাৰ আগতেই ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বিশেষ ক্ৰম পৰিৱৰ্তনৰ মাজেৰে আহি খ্ৰীষ্টীয় দশম একাদশ শতিকা মানত অসমীয়া ৰূপ পাবলৈ সক্ষম হয় আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল গতিকে ইয়াত বাস কৰা তিব্বত ধৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে নদীৰ নাম ঠাইৰ নাম ধনাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে আদিম ভাষাৰ সংস্পৰ্শত আৰ্য শাখাই কলিন্য হেৰুৱাই এই দ্ৰুত গতিত পৰিৱৰ্তীত হ'ব ধৰিলে প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলিও পৰিচিত হলেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্বপূৰ্ণ কালিকা পুৰাণৰ মতে নৰকাসুৰে প্ৰথমতে কিৰাতসকলক পূৰ্বে দিক্কৰ বাসিনী আৰু দক্ষিণ সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটাই ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে প্ৰাচীন যুগৰ পৰা অসমীয়া ভাষা সময়ৰ লগে লগে বিকশিত হৈ আৰু বিবৰ্তিত হৈ আহিছে